আমাৰ এই অঞ্চলত যথেষ্ট পৰিমাণে প্ৰত্যেক বছৰেই বানপানী হয় গতিকে বানপানীৰ সময়ত পশুধন আমাৰ যথেষ্ট মানুহে বহুত কষ্ট কৰিবলগীয়া হয় পশুধন বচাবৰ কাৰণে ইয়াৰ ভিতৰতে পশুধন কেনেদৰে যতন ল'ব লাগে ইয়াৰ ভিতৰতে হৈছে বানপানীৰ আগে আগে আমাৰ ধৰি লওক যিমান পশু পক্ষী ঘৰচীয়া পশু পক্ষী থাকে এই সেইবোৰক ওখ ঠাই মানে বিপদ বিপদ নিৰাপদ বিপদমুক্ত বা নিৰাপদ ঠাইলৈ নিব লাগে বা নিৰাপদ ঠাইত থাকিলে ধৰি লওক এইবোৰ বিপদ যথেষ্ট মুক্ত হয় বিপদমুক্ত হৈ থাকে আৰু লগতে বানপানীৰ সময়ত বিভিন্ন ধৰণৰ বানপানীৰ যোৱাৰ পাছত বানপানী অহাৰ সময়ত ওখ ঠাইলৈ নিব লাগে ওখ ঠাইত থ'ব লাগে আৰু বানপানী যোৱাৰ পাছত বানপানী যোৱাৰ পিছত যথেষ্ট কষ্ট হয় ধৰি লওক যেনে খোৱা বোৱাৰ ক্ষেত্ৰত সিহঁতৰ কাৰণে গৰু ছাগলীৰ কাৰণে ঘাঁহ বন ইত্যাদি বহুত দৰকাৰ হয় আৰু বহুত কষ্ট কৰিবলগীয়া হয় খোৱা বোৱাৰ যতন ল'ব লাগে আৰু তেতিয়া বানপানী বানপানী গুচি যায় বানপানী গুচি যোৱাৰ সময়ত যথেষ্ট বেমাৰ আজাৰৰ সৃষ্টি হয় যথেষ্ট বেমাৰ আজাৰ ধৰি লওক যেনে ধৰণৰ মহ আৰু গেলা পচা পানীবোৰৰ পৰা যথেষ্ট বেমাৰ উটি আহে বা বেমাৰ সৃষ্টি হয় সেই বেমাৰবোৰ দূৰ কৰিবলৈ আমাৰ যথেষ্ট দৰৱ পাতি ধৰি লওক ডক্তৰৰ প্ৰয়োজন হয় কিন্তু আমাৰ পিছপৰা অঞ্চল হিচাপে এইবোৰৰ ক্ষেত্ৰতো বহুত কষ্ট হয় ধৰি লওক এজন ডক্টৰ পাবলৈকে বহুত চিন্তা কৰিবলগীয়া হয় ডক্টৰ যিসকল থাকে বহুত দূৰত দূৰৰপৰা আহিয়ে আমাৰ ইয়াত চিকিৎসা কৰিবলগীয়া হয় তেনেদৰে বহুত যতন বহুতো ধৰি লওক আৰু কষ্টৰে আমাৰ পশুধন পশুধনৰ যতন ল'ব লাগে বানপানী অহাৰ সময়ত আৰু বানপানী যোৱাৰ সময়ত